হয় মই যদি কেতিয়াবা কিবা এটা বস্তু ধৰক বনাওঁ বা ৰেচিপি বনাওঁ তো সেই ৰেচিপিটো মই ভবাৰ দৰে যদি নহয় কেতিয়াবাতো ধৰক অলপ সৃষ্টি ক্ষমতা মানে কি জোৰ জবৰদস্তিতো খাবই লাগিব ধৰক কেতিয়াবা কিছুমান কিছুমান ছিটুৱেশ্যনত কিন্তু মই পৰাপক্ষত ধৰক কেতিয়াবা নিমখ অকণমান বাঢ়িলে বা ধৰক মাংসটোত পানী বাঢ়িলে বা তেনেকৈ কিবা কিবি যদি হৈ থাকে তো নিমখ বাঢ়িলে কথাটো যদি নিমখ বাঢ়ে তেতিয়াতো মই তেনেকৈ ধৰক আকৌ অলপ পানীটো দি বেছিকৈ নিমখটোৰ জোখেৰে পানীটো দি মই আকৌ এবাৰ বনাই দিওঁ যাতে মানে নিমখটো ধৰক মাংসটোৰ লগত মিলি খাব পৰা হয় বা বা মানে নিমখটো জোখৰ হোৱাকৈ পানী অকণমান দি পেলানি আকৌ অকণমান বনাই অলপ আকৌ অলপ উতলাই দিওঁ তেনেকৈ বনাওঁ যদিও নহয় তেতিয়া ধৰক কেতিয়াবা আকৌ খাব নোৱাৰোঁ বেছি অভাৰ যদি হেৰি হয় তেতিয়া কেতিয়াবা জোৰ কৰিও খাবলগীয়া হয় তেনেকুৱা হয় আৰু যদি কেতিয়াবা বেছি বেয়া হয় তেতিয়াতো ধৰক খাবতো নোৱাৰিয়ে তেতিয়া মানে সেইটো নষ্ট কৰিবলগীয়া লেখীয়াই হয়গৈ ইভাগে তেনেকৈ বিশেষ মানে দ যেনেকৈ চাওঁ বা যেনেকৈ হেৰি কৰোঁ তেনেকৈতো সদায় নহয় বা যেনেকৈ বনাব বিচাৰোঁ তেনেকৈতো সদায়তো মানে বস্তুটো নবনে তেতিয়াও ধৰক মই ইমান তেনেকৈ হেৰি নকৰোঁ খাই দিওঁ আৰু মানে উপায় নাথাকিলে কিন্তু ইভাগে এনেই পৰাপক্ষত মই ভালে হয় ধৰক খাবলৈ তো ইমান মানে তেনেকৈ হেৰি কৰি নাথাকোঁ আৰু মানে যেনেকৈ আছে চাওঁ বা যেনেকৈ ধৰক কিন্তু কিছুমান হেৰিত দেখায় তেনেকৈতো প্ৰত্যেকটো বস্তু বনাব নোৱাৰি সেইটো কাৰণে মই ভাবোঁ মই যেনেকৈ আশা কৰোঁ তেনেকৈয়ে হয়গৈ বুলি মই ভাবোঁ আৰু সেই সেই তেনেকৈ হোৱাৰ কাৰণে মই খাওঁ আৰু বস্তুটো